মোৰ প্ৰিয় খাদ্য হৈছে ৰাজমাহ আৰু কাবুলী বুটৰ জোল আৰু সেয়া মই সৰহভাগ মোৰ ঘৰতেই খাই ভালপাওঁ মোৰ মায়েও যিটো বনায় ঘৰতেই ধুনীয়াকৈ মায়ে বনাই বাহিৰা একো মচলা নিদিয়াকৈ সেই তেনেকেই খাই ভালপাওঁ ঘৰত বনোৱাতো খাই বেছিকৈ ভালপাওঁ বাহিৰত বনোৱাতকৈ কাৰণ বাহিৰত যিটো বনাই হোটেলত হওক বা ৰেষ্টুৰেণ্টত হওক সেইবোৰ মচলা বহুত দিয়ে বাহিৰা মচলা থাকে আৰু খাই বৰ বেছি এটা ভাল নাপাওঁ মচলাদায়ক খাদ্য সেইটো কাৰণে মোৰ প্ৰিয় খাদ্য যি ৰাজমাহ আৰু কাবুলী বুটৰ চব্জি সেয়ে মই ঘৰত খাইয়ে ভালপাওঁ